হয় মই সঘনাই ভ্ৰমণলৈ যাওঁ মই ভ্ৰমণ কৰি খুবেই ভাল পাওঁ পঢ়াৰ পৰা বিৰতি পোৱা সময়খিনি মই ভ্ৰমণ কৰিবলৈ ইচ্ছা কৰোঁ মই ভ্ৰমণ কৰি ভালপোৱা প্ৰিয় পৰ্য্য়টন স্থল হিচাপে স্থল বুলি ক'বলৈ গ'লে যিকোনো নিৰ্দিষ্ট এখন নিৰ্দিষ্ট কোনো এখন ঠাই নাই মই যদি ক'ব বিচাৰোঁ মোৰ জিলাৰ পৰা আৰম্ভ কৰি মোৰ নিজৰ জিলাখনৰ পৰা আৰম্ভ কৰিবলৈ হ'লে মই নাৰায়ণপুৰত অৱস্থিত লেটেকুপুখুৰীত যিখন মাধৱদেৱৰ জন্মস্থান হিচাপে জনা যায় সেইখন সেইখনলৈ গৈ মই খুবেই ভাল পাওঁ কাৰণ তাত তাত তাত সেই ঠাইটুকুৰা বহুত মনোমোহা তাত থাকি ভাল লাগে তাৰ উপৰি লেটেকুপুখুৰীত থকা পুখুৰীটোত মাছ কাছ আদি বহুতো থকা দেখা যায় তাৰ তাৰপিছত লখিমপুৰত হনুমান মন্দিৰ দুৰ্গা মন্দিৰ গণেশ মন্দিৰ পদুমণি থান নাহৰতি থান বাসুদেৱ থান আদি আদিত আদিত বহুতো বহুতো লোকে সেৱা ল'বলৈ যায় সেই সেই ঠাইখিনিও বহুত ধুনীয়া তাৰপিছত শিৱ অ এখন মোৰ প্ৰিয় পৰ্য্য়টন স্থল বুলি ক'বলৈ গ'লে তাৰপিছত হ'ল শিৱসাগৰ যিখন ঐতিহাসিক ঠাই হিচাপে জনা যায় শিৱসাগৰত অৱশ্য়ে ৰংঘৰ কাৰেং ঘৰ তলাতল ঘৰ জয়দ'ল শিৱদ'ল আদি চাবলৈ বিভিন্ন ঠাইৰ পৰা বহুতো পৰ্য্য়টক অহা দেখা যায় ৰংঘৰ তাৰ অৱস্থিত তলাতল ঘৰ তলাতল ঘৰ তলাতল ঘৰৰ ঘৰটো চাবলৈও বহুতো লোক আহে তলাতল ঘৰটো বহুতো দুখলপীয়া তাত বহুতো দৰ্জা একেধৰণৰ দৰ্জা থকা দেখা পোৱা যায় তাত গ'লে মানে মানুহবোৰ হেৰাই যোৱাৰ ভয় থাকে তাৰ উপৰিও তাত থকা জয় জয়সাগৰ পুখুৰী আদি জয়সাগৰ পুখুৰীও চাবলৈ বহুতো লোক আহে পুখুৰীটো বহুত বিশাল তাৰপাছত গুৱাহাটী গুৱাহাটীত অৱস্থিত বৰঝাৰ বিমানবন্দৰ চাবলৈও বহুতো লোক অহা দেখা যায় সেই বিমানবন্দৰটো অসমৰ আটাইতকৈ ডাঙৰ বিমানবন্দৰ হিচাপে জনা যায় অসমৰ আটাইতকৈ ডাঙৰ বিমানবন্দৰ হিচাপে জনা যায় গুৱাহাটীৰ পিছত তেজপুৰ তেজপুৰ তেজপুৰত আ ঊষা অনিৰূদ্ধৰ প্ৰেমৰ কাহিনী আছে বুলি জনা যায় তাত তাত আ বান ৰজাৰ জীয়ৰী ঊষাক সেই তেজপুৰতে অগ্নিগড় নামে ঠাইত এটা অগ্নিগড় নামে ঠাইত তেওঁৰ জীয়ৰী ঊষাক বানৰজাই থাকিবৰ কাৰণে এটা মহল নিৰ্মাণ কৰি দিছিলে তাৰপাছত শ্বিলং শ্বিলঙৰ ডন বস্ক' মিউজিয়াম উমিয়াম লেক্ আৰু এয়াৰ ফৰ্চ মিউজিয়াম চাবৰ বাবেও বহুতো লোক আহে তাত সেই ঠাইটুকুৰা চাই থাকি বহুত ভাল লাগে শ্বিল শ্বিলঙৰ প্ৰাকৃতিক পৰিৱেশ অ প্ৰাকৃতিক সৌন্দৰ্য অতি সুন্দৰ তাৰপিছত আহিলে ছিকিম ছিকিমৰ গেংটক লাডাখ লাডাখ ঠাইটুকুৰা ঠাইটুকুৰাও অতি সুন্দৰ তাত তাৰপাছত অৰুণাচল অৰুণাচলৰ চেলাপাচ পেকী বাগ ৰিজাৰ্ভ আৰু কেৰেলা কেৰেলাৰ মুন্নাৰ তাৰপাছত কোচিন মুন্নাৰ তাৰ ঝুম খেতিৰ বাবে বিখ্য়াত কোচিন তাত মাছ ধৰা আমি সেই তাত কোচিনত মাছ ধৰা চাব পাৰোঁ আগ্ৰাৰ তাজমহল আগ্ৰাৰ তাজমহল আগ্ৰাৰ তাজমহল চাবলৈও বিশেষ বহুতো পৰ্যটক সেই ঠাইলৈ যায় তাজমহল চাহজাহানে চাহজাহানে নিৰ্মাণ কৰিছিল তাৰপাছত তাত আমি হাৱা মহল ৰেড ফৰ্ট আদি চাবলৈ পাওঁ গোৱা গোৱাত গোৱা হৈছে সাগৰ গোৱাখন সাগৰৰ পাৰত অৱস্থিত সাগৰৰ পাৰৰ সাগৰৰ পাৰৰ ঠাইখিনি ঠাইখিনিত ঠাইখিনিয়ে পৰ্য্য়টকসকলক বিশেষভাৱে আকৰ্ষণ কৰে আৰু আকৰ্ষণ কৰে আৰু সেই ঠাইৰ সাগৰৰ পাৰৰ অঞ্চলসমূহ উপভোগ কৰিবৰ কাৰণে বহুতো পৰ্য্য়টক তালৈ ভ্ৰমণ কৰা দেখা পোৱা যায় সেইবাবে সেইবাবে এই ঠাইখিনি এনেকুৱা এনেধৰণৰ ঠাইসমূহ ভ্ৰমণ কৰিলে মনটো ভাল হৈ থকা ভাল হৈ থাকে সেইবাবে মই ভ্ৰমণ কৰি ভাল পাওঁ আৰু এনেবোৰ ঠাই ভ্ৰমণ পৰ্য্য়টন প্ৰিয় পৰ্য্য়টন স্থল হিচাপে মই বাচি লওঁ